ও হাজৰিকা দা নেকি এই ভাল ভাল ভাল ভাল বৰ ভাল আপুনি যে আজি মনত পেলালে হয় হয় হয় হয় পইছোঁ পইছোঁ পইছোঁ ভাওনাৰ খবৰ ন হয় ভাওনাখন এতিয়া আমি মিটিং এখন দি মুকলি কৰিবহে লাগিছিল আৰু হয় হয় হয় হয় হয় ভাল ভাল বৰ ভাল এতিয়া এতিয়া মানুহখিনিক তেন্তে আয়োজন কৰি গোট খোওৱা হে কথা আৰু নহয় জানো হয় হয় হয় সেৱা এভাগ দিয়াই নহয় জানো গতিকে ৰাইজে এতিয়া ৰাইজে ৰাইজৰ সমৰ্থনত যিখন ভাল পায় আৰু আমি আৰু তাকে আৰু ন নহয় জানো আমিনো কি আৰু আমি আৰু এতিয়া বুঢ়া হ'লো হয় নে নহয়

আমাৰ যে এই বৰ কলিতাৰ পুতেক যে পিলিঙা এই সি এইবিলাক এইবিলাক যোগাৰ কৰাত বৰ ভাল হে এই তাকে নহ'লে এই দায়িত্বটো দিয়া যাওক নেকি অ' অ' অ' অ' অ' অ' বেকাৰ ল'ৰা পাৰিব পাৰিব পাৰিব ফালি দিব ফালি দিব বুজিছে ফালি দিব আৰু তাৰ চিনাকি এইবিলাক ল'ৰা ছোৱালীখিনি ইহঁতি এইবিলাক ভাওনা না নাটক কৰি থাকে নহয় এই মুঠতে একেবাৰে খাটাং আৰু বুজিছে আপুনি আৰু মিটিংখনৰ যা যোগাৰ কৰাতহে বল আৰু অ' হয় গতিকে আৰু সকলোকে মাতা যাওক আমাৰ ই লাইব্ৰেৰীটোতে নহয় জানো

হয় হয় হয় হয় বৰ ভাল লাগিছে মই বৰ চিন্তাত আছিলোঁ বুজিছে হাজৰিকা বৰ চিন্তাত আছিলোঁ হয় নে নহয় ঠিকেই আছে দিওক আবেলি ওলাই আহিম আৰু ন একেলগে হ'ব হ'ব হ'ব হয় থৈছোঁ দেই